হে মোক গাড়ী এখন লাগিছিলে যাম বুলি ভাবিছোঁ কেনেকে কেনেকে পৰশি পৰশী ছাব্বিছ তাৰিখ ন পৰশি সাতাইছ তাৰিখ সাতাইছ তাৰিখে হ'ব ছয়জনমান তিনি হাজাৰ এডভাঞ্চ কিমান কিমান দিবা লাগিব

এডভাঞ্চটো কৰি দিম মই আৰু এহেজাৰ ন অঁ হ'ব চাৰি পাঁচ ঘণ্টা হ'ব আৰু দছটাত গ'লে কেইটাত দছটাত গ'লে কেইটাত পাম

অঁ ৰাতিপুৱা মোৰ ঘৰত দছ দছটা বজাত গ'লে হ'ল আৰু অঁ এই যোগাৰটো নেনো দিয়ক তাৰ

হ'ব বাৰু হা হ'ব হ'ব অঁ